মূৰৰ বিষ ভাল কৰিবৰ বাবে যদি পটককে যদি আপোনালোকৰ এনেই চিন্তা হৈ থাকে মূৰ বিষাই তেতিয়া আপোনালোকে ডাৰ্ট টেবলেট খালে তেনেকৈ ভাল হয় তাৰ পিছত এনেই বিষাই থাকে মাথা বিষ হয় তেতিয়া আপোনালোকে ভিক্স মাছাজ কৰিব পাৰে মেন্থ'প্লাছৰ মাছাজ কৰিলে ভাল হয় বিষ কমে আৰু এনেই মানে কিবা চাউণ্ড টাউণ্ড মানে এনেকে টান টান চাউণ্ডবিলাক শুনিলে আপোনালোকৰ মাথা বিষাই যে কেতিয়াবা সেইটো কাৰণে আপোনালোকে মানে ভিক্সৰ মাছাজ কৰিলে তেতিয়া ভাল হয় ডাৰ্ট টেবলেট খালে ভাল হয় আৰু বাকী এনেইয়ে মানে কেতিয়াবা ঠাণ্ডাতো কেতিয়াবা আপোনালোকৰ মানে মাথা বিষ হয় নহয় তেতিয়া আপোনালোকে মানে ভিক্সৰ মাছাজ কৰিব লাগে সেইবিলাক খাব লাগে টেবলেট থাকে ডাৰ্ট টেবলেট ডাৰ্ট টেবলেটটো চবতে লাগে মানে সেইটো খালে মাথা বিষ ভাল হয় আৰু মেন্থ'প্লাছ লগাব লাগে তেনেকে মাথা বিষ হ'লে এইবিলাক কৰিব লাগে গৰম চাহ খাব লাগে গৰম চাহ খালে মানে মাথাটো ভাল লাগে অকণমান ফ্ৰেচ লাগে গৰম চাহ খালে ভাল হয় লাল চাহ